ভালে ভালে কি কৰিছে অঁ অঁ বিহু খবৰ

এই অঁ পিঠা বনা

খোৱাটো মাঘৰ বিহু খানা কিহে কিহে

চুঙাত দিব বৰা চাউল চুঙাত দিব পিঠা মিঠৈ চিঠৈ বনাই মেলি আৰু এনেকেই খাই আজি বিহুটো তেনেকে যাব আৰু নহ'লে দিগদাৰ হ'ব নহয় আকৌ ফুৰিবলৈ যাব লাগিব নহয় মেজি খানা খায় কৰিম বুলি বিহু খানা খাই নামঘৰলৈ আহি ফুৰিবলৈ যাব লাগিব মেলা ঘৰ আগত অঁ ৰাতি বস্তু চোৰ কৰিলেহে হ'ব নহ'লে নহ'ব নহয় আকৌ ওচৰতে আছে চেৰ কৰিলে হৈ যাব মেজি খানা খাই কাম মেজি তলত

তাতে মাংস চাংস তাতে পুৰি মেলি খাই দিব আৰু

সেইখিনি শেষ নহালৈকে আহিবই নেলাগে অঁ নহ'লে ক'ত আৰু একেবাৰে শেষ কৰি মেলি আহি পিনিহে ভাল আৰু নহ'লে নে আৰু কেনেকে হ'ব আৰু

চিৰা সান্দহ মুড়ি চুড়ি

দৈ লৈছো অলপ বিহুৰ কাৰণে সেইবোৰ যোগাগ কৰা হৈছে এতিয়া মাছ চাছ ধুই পিনে বনাই এতিয়া অঁ

জলপান ন আমাৰ ধানচান শুকুৱাই মেলি এতিয়া ৰেডি হৈ আছে আৰু

এইবোৰ একো কৰিব নোৱাৰে নহয় অঁ

আউ চিৰা টিৰা খুন্দিবলৈ হ'লে লগখিনি হ'লে বেছি ভাল আৰু তেতিয়াব'লে লগৰ মানুহবোৰৰ লগত কথা পাতি থাকিবও পাৰি খুন্দি থাকিবও পাৰি এইফালে ভাজি থাক এইফালে খুন্দি থাক

লাহে লাহে আৰু

নহ'লে

ক'ত যাব শিমলুগুৰিত যাবনে নে বেলেগৰ ক'বাত যাব আৰু এতিয়া বুধবাৰ পূজাটো শিমলুগুৰিতে যাক বস্তু এতিয়া সস্তাও হৈছে ন

তেতিয়া অঁ অঁ বিহু হ'লে বুলি ক'লে কাপোৰে বিল আমাৰ হৈ যায় মাঘৰ বিহুটোত আকৌ খাবহে লাগে মাঘৰ বিহুটো খায় অঁ অঁ অঁ

কম্বল চম্বলৰ পৰা আদি কৰি

এতিয়া সেই অঁ অঁ নাম সেইদিনাখনে নাম হ'ব নহয় আকৌ অঁ অঁ অঁ নকৰি লাগেও নহয় এনে এতিয়াতো কৰিবতো লাগিবই নহয়

আৰু নহ'লে আৰু কি

অঁ সেয়া অঁ

এই তেনেকে অঁ এনেকুৱা নহ'লে বিহু মানে অঁ বিহু মানে এতিয়াই এতিয়া বস্তু যুগ পিকনিক ক'ত যাব বা অঁ অঁ স্কুলৰ ফালৰ পৰা যাব নেকি অঁ অঁ অঁ

দিনত যাবলে মানে কিবা ঘৰৰ বস্তু পাতিখিনি পায় যাব নোৱাৰিনে

সেই আজৰি হৈ মেলিহে আহি কৰি যাবলে নহ'লে নহয়গে গৈ অঁ তেতিয়া মানে একদম আজৰি হৈ যাব পাৰোঁ আৰু নহ'লে নহয়গে নাই দোকানটো নিদিওঁ এতিয়া দেই আগতে ভাবিছিলোঁ দিম বুলি কিন্তু আকৌ ইয়াৰ পৰা বস্তু পাতি নিয়া মেলা সেইখিনি কৰি মেলি চোন কষ্ট হে হ'ব যে সেইকাৰণে মানে নিদিওঁগে আৰু পাছতে যামগৈ অঁ বাণিজ্য মেলাখনত বেছিকে লয় আকৌ বাণিজ্য মেলাখনত বেছিকে দামটো লৈ লয়নে সেইটো কাৰ সেইটো কাৰণে হেৰি হৈ যায় আৰু যাব লাগিব হ'লেও কি পাওঁ কি নেপাওঁ অঁ লাগিব অঁ আউ হেৰি হয় গাহৰি পূৰা গাহৰি পুৰিব ব্ৰইলাৰ পুৰিব মই হেৰি কৰি মাছ পূৰা খৰিছা দি পিনি সেই এনেকে খাই পিনি বুলি হৈ যাবগে আৰু

অঁ সেইটোৱে আৰু আছে অঁ সেই তেনেকেই ঘৰতে তাৰ পৰা কিনি আনিবলৈ দৰকাৰে নাই অঁ আৰু আমাৰো সেনেকুৱাই আৰু বাকীবোৰ হে টাউনীয়া মানুহে কেইদিন খোৱা অঁ অঁ এইয়া আমাৰ যোগাৰ আছে যে নকৰোঁ চব নিজে নিজে কৰিম আৰু নাৰিকল নাই দেই আমাৰ ঘৰত আমাৰ ঘৰত এই কি বুলি কয় কিনিব লাগিব বজাৰৰ পৰা কিনি মেলিহে যি হয় হ'বগে এতিয়া নহ'লে নহ'বগে এতিয়া মাঘৰ বিহুত আকৌ হেৰি হে মেইন আৰু তিল পিঠা নহ'বয়েই অঁ অঁ ধুবলৈ লাগিব নহয় নহয় সেই কৰি পিনি পিঠা পিঠাবোৰ চব সেই কৰি পিনি দিয়ে নহয়

অঁ অঁ অঁ

হ'ব দিয়ক তেতিয়াহ'লে